পাৰিছোঁ আৰু সেইকাৰণে মই ভৱিষ্যত মানে হ'ম বুলি মানে

মানে কৰি পেলাই আমাৰ সোনকালে মানে শেষ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সেইখিনি কৰাৰ পাছতহে আমি মানে ব্যৱসায়ত মানে মন দিব লাগে আৰু তেতিয়া মানে দিনটোত আমাৰ বেছি মানে

কাম আমাৰ যিবিলাক থাকে সেইবিলাক কাম মানে আমি সোনকালে কৰি শেষ কৰি ল'ব লাগে

মানে সেই ব্যৱসায়টোত আমি মন বেছি মানে দিনটোত সময় বেছি কটাব পাৰোঁ তেতিয়াহে আমাৰ বেছি মানে লাভ হ'ব আৰু সেইমতেই আমি কৰি যাব লাগে আৰু

ঐ এইযোৰ পিটিক নাখাইছে কেলে অঁ হৈ গ'ল হৈ গ'ল